কামৰূপ মহানগৰ জিলাখনৰ মানুহে অনুসৰণ কৰা বহুত বেলেগ বেলেগ ধৰণৰ বৃত্তি আছে যেনেকৈ আপোনাৰ প্ৰথমটো হ'ল চাকৰি হয়তো আপোনাৰ চৰকাৰী চাকৰি হওক বা প্ৰাইভেট কোম্পানীৰ চাকৰিয়েই হওক তাৰপিছত আহে আপোনাৰ বিজনেজ সৰু সৰু দোকানৰপৰা ডাঙৰ ডাঙৰ আপোনাৰ ফেক্টৰী সেইবিলাকো আছে আজিকালি অসমত তাৰপিছত আজিকালি ক্লাউড কিচেনৰ কনচেপ্টটো বহুত চলিছে মানুহে নিজৰ ঘৰৰপৰাই খানা বনাই বা কেক চেক বনাই ডেলিভাৰী দিয়ে তাৰপিছত আপোনাৰ ফ্ৰীলান্সিং জবচ যোনবিলাক হয় যোনে নিজেই কিছুমান কাম কৰে অনলাইন সেইটোও বহুত প্ৰচলিত তাৰপাছত আপোনাৰ যোনখিনি মিস্ত্ৰী বা লেৱাৰছ আছে মেনুৱেল লেৱাৰছখিনি সেইটো কামো দেখা যায়